আমাৰ চুবুৰীয়াৰ হোমষ্টে নাই যদিওবা আমাৰ অঞ্চলটোৰ নিচেই কাষতেই এটা হোমষ্টে আছে য'ত পৰ্যটকসকলৰ বাবে থকা খোৱা সুবিধা প্ৰদান কৰা হয় এই হোমষ্টেটোত পৰ্যটকসকলে কোনো অসুবিধা নোপোৱাকৈ খোৱাৰ ব্যৱস্থা কৰা হয় থকাৰ বাবে কোনো অসুবিধা নোপোৱাকৈ ব্যৱস্থা কৰে কৰি থোৱা আছে তাৰোপৰি তেওঁলোকৰ ভাষিক সমস্যা নহ'বৰ বাবেও তেওঁলোকৰ বেলেগ বেলেগ ভাষাৰ পৰ্যটকসকল আহিলে তেওঁলোকৰ ভাষাত কথা ক'ব পৰাকৈ একো একোজনকৈ ব্যক্তিও ৰখা আছে আমাৰ ইয়াত বিনামূলীয়া হোটেল বা ধৰ্মশালা নাই আৰু আমাৰ ইয়ালৈ অহা দৰ্শনাৰ্থীসকল আমাৰ অঞ্চলৰ ওচৰত থকা সেই হোমষ্টেটোতেই থাকে